হেল্ল' ৰমেন নেকি এই কথা এটা শুনাচোন এই মোৰ কালিলৈ এঘাৰ বজাত দেল্লীৰ এটা জাৰ্ণি আছিলে বাই ট্ৰেইন দেল্লী যাম দেল্লী এক্সপ্ৰেছত গতিকে তোমালৈ তোমাক মই এটা অনুৰোধ কৰিছোঁ কালিলৈ যিহেতু তোমাৰ ভাড়াত ভাড়া দিয়া গাড়ী আছে গতিকে মোক তুমি এটা সহায় কৰি দিব লাগে কাইলৈ চাৰে নটা বজাত মোৰ ঘৰৰ পৰা মোক তুমি পিক্ আপ কৰিব লাগিব ষ্টেচনলৈ যাতে মই এঘাৰটা বজাৰ ট্ৰেইনখন ধৰি দেল্লী যাব পাৰোঁ